যোৱাকালি তিনিআলি গৈছিলোঁ তিনিআলিত গৈ দিব্যদা দোকানত সোমালোঁ দিব্যদা দোকানত সোমাওঁতে গম পালোঁ মনত পৰিলে যে মোৰ চাৰ্জাৰডাল বেয়া হ'ল দিব্যদাক ক'লোঁ দিব্যদা চাৰ্জাৰ এডাল দিয়কচোন দিব্যদাই দিলে চাৰ্জাৰ এডাল তাৰ পৰা মই সুধিলোঁ যে চাৰ্জাৰডাল দিব্যদা কিমান টকা ল'ব তেতিয়া দিব্যদাই ক'লে তহঁতৰ পৰানো কি পইচা ল'ম যা আৰু সদায় লগৰ ভাইটি তেনেকুৱা টাইপৰ তই মোক পইচা দিব নালাগে এইকাৰণে দিব্যদাই পইচা নল'লে ঘৰত আহি চাৰ্জ দিলোঁ চাৰ্জ দি দেখিলোঁ মই প্ৰথম দিব্যদাই দিওঁতে ভাবিলোঁ যে এনেই দিছে যেতিয়া চাৰ্জাৰডাল বেয়াই হ'ব কিন্তু ঘৰত গৈ পালোঁগৈ চাৰ্জাৰডাল চাৰ্জ দিলোঁ চাৰ্জ বহুত চাৰ্জাৰডাল বহুত ধুনীয়া ভাল চাৰ্জটোও সোনকালে লৈছে গৰমো হোৱা নাই বিশেষকৈ তাৰপিছত দিব্যদাক আহি ক'লোঁহি যে দিব্যদা চাৰ্জাৰডাল ভাল আৰু তেতিয়া দিব্যদাই কৈছে মইতো তোক বেয়া বস্তু দিম নেকি তাৰ পিছত মই এতিয়া ভা গম পালোঁ যে দিব্যদাই ভাল চাৰ্জাৰেই দিছিলে এতিয়া লগৰো যদি কোনোবাই কাৰোবাৰ যদি কেতিয়াবা চাৰ্জাৰ বেয়া হয় বা কিবা বিশেষ তেনেকুৱা প্ৰব্লেম থাকে তো মই ক'ম যে দিব্যদাৰ ওচৰলেই যাবি চাৰ্জাডাল বহুত ভাল পালোঁ